হয় আপুনি ফোন কৰিলে ভালেই হ'ল মই আপোনাক ক'ল কৰিম বুলি ভাবিছিলোঁ এই কল্পনা চিনেমা হললৈ যাম বুলি ভাবিছোঁ ভাল চিনেমা এখন আহিছে হয় হয় হয় আ ভালে ভালে মই ভাবি আছোঁ আজি বোলো বন্ধৰ দিন কি কৰোঁ সময়টো কিমান সময়ত ওলাব আপুনি হয় হয় হয় তেতিয়াহ'লে মই যোৱাৰ ব্যৱস্থাটো কৰোঁ তেতিয়াহ'লে অ অ অ অ নিশ্চয় নিশ্চয়